আমাৰ গাঁওখনৰ নাম পুখুৰীপাৰ আৰু ওচৰতে এখন কা কাছমাৰি নামৰ এখন বিল আছে সেই বিলখনত যেতিয়া বিহু আহিছিল বিহুৰ সময়ত আমাৰ সেই বিলখনত বিল মাৰিছিল বিল মাৰোঁতে মানুহ বহুত আহিছিল হাজাৰ হাজাৰ মানুহ আহিছিল আহি পল' আঁঠুৱা জকাই তাৰপিছত আকৌ আৰু এনেকে বহুত ধৰণৰ মাছ মৰা সঁজুলি বিলাক লৈ মাছ মাৰিছিলোঁ সকলোৱে তাৰপিছত বহুত মাছ আছিল তাত বহুত ডাঙৰ ডাঙৰ মাছ ধৰিছিলোঁ বৰালি মাছ শ'ল মাছ তাৰপিছত আঁঠুৱা মাৰোঁতে পাইছিলোঁ তুৰা মাছ এনেকুৱা ধৰণৰ মাছবোৰ পাইছিলোঁ আৰু বস্তাই বস্তাই মাছ আনি আনিছিলোঁ আনি কি কৰিছিলোঁ ৰ'দত শুকাইছিলোঁ ৰ'দত শুকোৱাই শুকোৱাইছিলোঁ আৰু জাগতো দিছিলোঁ তেনেকে কৰিছিলোঁ এতিয়া কি হৈছে মাছ পাবলৈকে নাইকিয়া হৈ গৈছে তাৰপিছত আৰু এজেগাত আৰু চবচে এটা কথা ভাল লাগে কামপুৰ নামৰ কঠীয়াতলি এখন বজাৰ আছে সেই বজাৰখনত সন্ধিয়া হ'লে চব লোকেল মাছ ডাঙৰ ডাঙৰ লোকেল মাছবোৰ পোৱা যায় ভাল ভাল আৰু গ্ৰাছ কাপ ৰৌ বৰালি বাহু মাছ ভাল ভাল মাছবোৰ আৰু লোকেল মাছবোৰ শিঙি মাছ চব সেইয়া নদীৰ নদীৰ মাছ হয় সেইবোৰ আৰু আৰু দামো কম সেইবোৰ তিনিশ আঢ়ৈশ দেৰশ টকাতো পায় এনেকে এনেকে পায় আৰু তাত আকৌ এটা কথা প্ৰতি বছৰে বানপানী দুই দুই দুই তিনিবাৰ হয় দুবাৰ বছৰত দুবাৰ তিনিবাৰকৈ হয় তাত তেতিয়া মাছৰ যে এনেকুৱা যে উজান আহে বাপৰে মাছেই মাছ প্ৰতিঘৰ মানুহতেই মাছ বস্তাই বস্তাই মাছ কঢ়িয়াই থকা দেখোঁ কিমান যে মাছ তাত তাৰপৰা মাছ কিনি আনোঁ আনি পেলাই আকৌ আমাৰ তাত আনি পেলাই কেতিয়াবা বিক্ৰী কৰা যায় আমাৰ গাঁৱতে কম কম দাম কম দামত কিনি আনি আকৌ ইয়াত আমি বেছি দামত বিক্ৰী কৰোঁ ইমান যে মাছ আৰু এটুকুৰি জেগা আছে বৰকোলা নামৰ এটুকুৰি জেগা আছে সেই জেগাখিনিতো মানুহে ইমান যে মাছ মাৰে সেই বানপানীৰ সময়ত বানপানীৰ সময়ত যে ইমান মাছ মাৰে একদম মাছ বস্তাই বস্তাই মাছ ধৰে মানে একেই কম দামত পায় সেইখিনিৰ সেই জেগাটোৰ ভিতৰত কম দামত পায় কেতিয়াবা বিছ টকাতেই দি দিয়ে আপোনাৰ তিনি কেজি চাৰি কেজি এনেকুৱা হৈছে বিছ ত্ৰিছ টকাতেই তিনি কেজি দুই কেজি এনেকে দি দিয়ে কেতিয়াবা মানুহক এনেই দি দিয়ে মাছৰ মানে উজান আহে আৰু প্ৰতি বছৰে আহে প্ৰতি বছৰে দুই তিনিবাৰ বানপানী আহে দুই তিনিবাৰ বানপানীও হয় এনেকুৱা তাৰপাছত আকৌ আমাৰ আকৌ আমাৰ ওচৰ ওচৰতে আকৌ এখন বিল আছিল বিলখন সেই বিলখনতো মাছ মাৰিছিলোঁগৈ সেই বিলখনতো এবাৰতো এটা মানুহে মাছ পাইছিলে একদম মাছটো মানুহটোৱে মাছটো কান্ধত লৈ আহিছে বৰালি মাছ এটা পাইছিলে এনেকে কান্ধত লৈ আহিছে গোটেই মাছটো ৰাস্তাত গোটেই চুঁচৰি আহিছে মানে মানুহে মাছটোৱে এনেকুৱা ইমান ডাঙৰ মাছ পাইছিলে সেই মাছটো সেই মাছটো চকুত মোৰ এতিয়াও ভাঁহিয়ে থাকে এনেকুৱা মানে বহুত ভাল লাগিছিল কিন্তু আজিকালি কি হ'ব মাছ কমিয়ে গৈছে তাৰপিছত আকৌ নামৰ এখন এখন দীঘলী নাম বিল আছিল সেই বিলখনতো আছিল মাছ তেনেকুৱা বহুত ভাল লাগিছিল মাছ আজিকালি মাছেই কমি গ'ল ইয়াত